হয় মই এনেকুৱা এখন কিতাপ পঢ়িছিলোঁ কিতাপখন হৈছে অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱাৰ দ্ৱাৰা লিখিত কিতাপখন এই কিতাপখন প্ৰথমতে পঢ়ি মই ইমান মই ভাল পোৱা নাছিলোঁ যেতিয়া পঢ়ি পঢ়ি যেতিয়া গোটেই কাহিনীবোৰ পাইছোঁ তেতিয়াই বুজিলোঁ যে কিতাপখন এখন ভাল কিতাপ কিতাপখনে দুজন ব্যক্তিৰ প্ৰেমৰ যি কাহিনী আছে সুন্দৰভাৱে প্ৰতিফলিত কৰিছে শৈশৱৰ কহিনী প্ৰতিফলিত কৰিছে সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে গোটেই সমাজ ব্যৱস্থাটোৰ বিষয়ে সেই ইয়াত প্ৰতিফলিত কৰিছে কিতাপখনত সুন্দৰভাৱে অসমীয়া সমাজ জীৱনৰ ব্যাখ্যা কৰিছে কিতাপখনত সুন্দৰভাৱে সকলোবোৰ প্ৰতিফলিত হৈ আছে এই কিতাপখন এখন ভাল কিতাপ প্ৰথমতে মই ভাল পোৱা নাছিলোঁ যদিও পিছলৈ পঢ়ি তাক এখন ভাল কিতাপ বুলি মই গণ্য কৰিলোঁ